জীৱন মানেই সংগ্ৰাম আমি জন্মৰ পৰা মৃত্যুলৈকে নানা ঘাট প্ৰতিঘাট অতিক্ৰম কৰিব লগা হয় ইয়াৰে কিছুমানত আমি আনৰ সহায় ল'ব লগা হয়

এটা সময় আছিল

মই সিদ্ধান্তৰ বাবে বহু কষ্ট পাইছিলোঁ মই যেতিয়া প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ

উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰিবলৈ লৈছিলোঁ তেতিয়া সেই সময়ত মই সিদ্ধান্ত ল'ব পৰা নাছিলোঁ মই বিজ্ঞান শাখাত নামভৰ্তি কৰিম নে কলা শাখাত নামভৰ্তি কৰিম মই ঘৰৰ পৰিয়ালৰ লোকসকলক যদিও মোক বিজ্ঞান শাখাত নামভৰ্তি কৰিবলৈ কৈছিল কিন্তু মোৰ মন আছিল কলা শাখাতহে নামভৰ্তি কৰিবলৈ মোৰ মন আছিল কলা শাখাত পঢ়াৰ কিন্তু ঘৰৰ লোকসকলে মোক জোৰ কৰিছিলে কলা বিজ্ঞান শাখাত পঢ়িবলৈ পিছত মই নিজৰ মগজুৰ কথা চিন্তা কৰি কলা শাখাতে নামভৰ্তি কৰিলোঁ আৰু যেতিয়া মোৰ ফাইনেল ৰিজাল্ট আহিছিল তেতিয়া মই সুন্দৰভাৱে উত্তীৰ্ণ হৈছিলোঁ মই যেতিয়া সিদ্ধান্ত ল'ব নোৱাৰোঁ তেতিয়া মই মাৰ ওচৰলৈকে যাওঁ মাৰ ওচৰ যেতিয়াই চাপো মই নিৰ্দিষ্ট এটা সিদ্ধান্ত ল'ব পাৰোঁ মায়ে যি কয় কেতিয়াও আমাৰ বেয়া কথা চিন্তা কৰি নকয় আৰু মাৰ কথা আমি যি ভাবোঁ মায়ে যি কয় সেয়াই আমাৰ বাবে বহু উন্নত হয় সেয়েহে মাৰ ওচৰ চপাৰ পিছত মোৰ যি মনত চিন্তা নাথাকক কিয় সেয়া সুন্দৰভাৱে দূৰ কৰি দিয়ে আৰু কিবা এটা সিদ্ধান্ত লোৱাত মায়ে মোক বহুত সহায় কৰে মই জীৱনত মাৰ অবিহনে বেলেগৰ ওচৰতকৈও তেনেকৈ কিছুমান সিদ্ধান্ত লওঁতে সুধিব পাৰোঁ কিন্তু মাৰ যি সিদ্ধান্ত সেয়া মই ভাল পাওঁ আৰু মায়ে যি কয় আমাৰ কেতিয়াও বেয়াটো চিন্তা নকৰে সেয়েহে জীৱনত যি সংগ্ৰাম নহওক কিয় আজিলৈকে যি নকৰোঁ কিয় মায়ে বহুত সহায় কৰিছে আৰু মই মাৰ ওচৰতেই চব সিদ্ধান্ত গ্ৰহণ কৰোঁ